অঁ হেল্ল' অঁ হয় হয় মই আপোনাক এই ৰুটি কি দছটা দিছিলো ন দছটা দছটা দিছিলো হয় আপুনি কাইণ্ডলি বেয়া নাপায় যদি বিছটা কৰি দিব হে তাৰমানে মানুহ বেছি হৈ গ'ল আপুনি বেয়া নাপাব হয় হয় অঁ বান্ধিলেই অঁ বাৰু হ'ব বা আপুনি আৰু কেইটা বান্ধক নিশ্চয় নিশ্চয় আপুনি আধা ঘণ্টামানৰ পিছত দিলেই হ'ব বাৰু ঠিক আছে ঠিক আছে আপুনি বেয়া নাপাব হা অঁ ঠিক আছে হ'ব দিয়ক অঁ অঁ